অঁ কওকচোন অঁ হয় কিয়নো

অঁ হয় নেকি হয় নেকি সেইটো মানে আমি বুলি নহয় এতিয়া কিছুমান চলি আছে আৰু তাৰমানে বাইক এখন পাইছে দেউতাকৰ পইচায়েদি লৈছে তেল ভৰাইছে পইচা পাতিৰ অভাৱ নাই যেনেকৈ তেনেকৈ গাড়ীখন চলাইছে আৰু মানুহগিলা খুন্দিয়াই থৈয়ে যাব হয় এইবাৰ অলপ বেছি হৈছে পানীটো সেইটো হয় অ' বাৰু সেইটোতো হয়েই দেচোন কি কৰিবি আৰু উপায় নাই এনেকৈ মিলাই চলিব লাগিব আৰু সমাজখনৰ লগত উপায়তো নাই মই বুজি পাইছোঁ তোৰ কথাটো কিন্তু সেই এই বস্তু দুটা সামাজিক ব্যাধিৰ দৰেই হৈছে না সমাজৰ সমস্যা গতিকেতো এইটো মানে সমাধান তই মই ওলাই আহিলে একলা কৰি কল্লি নহ'ব নহয় একগোট হ'ব লাগিব বোধ হয় সেইটোতো হয়েই দেচোন বা দেচোন চেষ্টা কৰিব দেচোন আৰু কিবা এটা কৰিব পাৰি নেকি ইয়াৰে ওপৰত দে হ'ব দে মই সেইফালে গ'লে সোমাই যাম দে